ভাৰতত তাৰ মানে পৰিৱহন ব্যৱস্থাটো বৰ্তমান যিখিনি হৈ আছে এইটো বৰ ভাল হৈ থকা নাই কিছুমান ৰাজ্যৰ কাৰণে বিশেষকে নৰ্থ ইষ্টত ধৰক ৰেলৱে কানেক্টিভিটিটো মানে ই হোৱা নাই সিমান যোগাযোগটো ইমান সুবিধাজনক নহয় আৰু ইয়াত আমাৰ ব্ৰহ্মপুত্ৰৰ নদীখন আছে এই নদীখনৰ কাৰণে ছাফিচিয়েণ্ট দলং চলং এনেকুৱা বস্তু কিছুমান লাগে যাতায়তৰ কাৰণে ৰেলৰো বৰ আধুনীকৰণ হৈছে যদিও পৰ্যাপ্ত হোৱা নাই আৰু ভাৰতত বিশেষকে যিখিনি মানে মেট্ৰ' চিটি মেট্ৰ' চিটিটো ইয়াৰ যোগাযোগ ব্যৱস্থা পৰিৱহন ব্যৱস্থা বহুত ভাল কিন্তু ইণ্টাৰনেশ্যনেল ইয়াৰ ষ্টেণ্ডাৰমতে ইয়াৰ চাবলে গ'লে ভাৰত ভালেখিনি আগবাঢ়িছে কিন্তু আমাৰ এই উত্তৰ অঞ্চলত নৰ্থ ইষ্টত সেইখিনি সুবিধা এতিয়াও পৰ্যাপ্ত হোৱা নাই